আমাৰনো শিৱসাগৰ বুলি ক'লে আমাৰটো এতিয়া অতিথি লৈ যাব পৰা ঠাই বহুত আছে বহুত মানে এতিয়াতো ডিচেম্বৰ মাহ চলি আছে ন' ডিচেম্বৰ জানুৱাৰী মাহ পাবহি হ'ল এতিয়াতো ডিচেম্বৰ মাহ চলি আছে ডিচেম্বৰ মাহত মানে কি হয় আমাৰ

প্ৰায় মানুহ আহিয়ে থাকে দিচাংমুখলৈ

সেই তালৈকে লৈ যাব পাৰি অতিথি আহিলে পূৰা ফুৰাবলৈ এতিয়া ডিচেম্বৰ মাহ পূৰা লৈ গৈ মেলি ধুনীয়াকৈ পূৰা খানা পিনা খাই মেলি পাৰ্টি চাৰ্টি কৰি ফূৰ্তি কৰি নাচি বাগি ধুনীয়াকৈ আহিব পাৰি

তাৰপিছত আকৌ যাওঁ বুলি ক'লে আমাৰ ইয়াত অতিথি লৈ যাওঁ বুলি ক'লে

দৌললে গ'লে দৌলত সোমাই মেলি শিৱ বাবাক আৰাধনা কৰি চাকি তাকি ধূপ চুপ জ্বলাই সেৱা চেৱা কৰি মেলি দৌলতে আৰু আছে দ শিৱদৌলৰ কাষতে লাগি আছে দেৱীদৌল লাগি আছে বিষ্ণুদৌল আছে শিৱ মন্দিৰ আছে শনি মন্দিৰ আছে সব লাগি আছে তাতো সেৱা সন্মান কৰিব পৰা যায় তাৰপিছত

বহলটো প্ৰায় তিনি কিলোমিটাৰমান হৈ যাব

আৰু এটা ছাইডত পুখুৰীটো এটা ছাইডত আছে

তাৰপিছত বাকী অন্যান্য অফিচ কাছাৰীবিলাক লাগি আছে আমাৰ পুখুৰীটোৰ ছাইডত আৰু মানে সেই শিৱদৌলটোৰ ছাইডতে শিৱদৌলটোৰ কাষতে আমাৰ মানে যিখন শিৱসাগৰ

আদালতখন আমাৰ মানে শিৱসাগৰ শিৱদলটোৰ চাইডতে লাগি আছে তাৰ সেই ক'ৰ্টখনো চাওঁ বুলি ক'লে এপাক সোমাই চাব পাৰে তালৈও লৈ যাব পাৰি মানে তাৰপিছত ক'ৰ্টখন চাই মেলি আমাৰ শিৱসাগৰৰ টাউনখন ঘূ চাওঁ বুলি ক'লে মানে অতিথিজনক এইফালে শিৱসাগৰ বাবুপতিৰ ফালে লৈ গ'লে তাত এটা কালী মন্দিৰ আছে কালী মন্দিৰটো চাব পৰা যায়

সেই মানে এইফালে আহি তাৰপিছত আপোনাৰ এনেকৈ দি

তাৰপিছত আছে আমাৰ ৰংঘৰ যিটো সকলোৱে জানে ৰংঘৰ ৰংঘৰলৈ লৈ যাব পাৰে আৰু ৰংঘৰত গৈ মানে ৰংঘৰত চাব পাৰি মানে শিৱসাগৰ টাউনৰ পৰা প্ৰায় বেছিটো নহয় ৰংঘৰ ৰংঘৰ চোৱাৰ পিছত

তাৰপিছত অতিথিসকলক লৈ যাব পাৰি তলাতল ঘৰ আছে তাৰপৰা তলাতল ঘৰ চোৱাৰ পিছত

জয়দৌলটো মানে ছাইডত পুখুৰীটো ছাইডতে লাগি আছে পুখুৰীটো ছাইডত কলেজখনো আছে আকৌ এটা ছাইডত আপোনাৰ এ

জয়মতী আমাৰ যি জয়মতী যিগৰাকী আমাৰ গদাধৰ সিংহৰ পত্নী আছিলে জ জয়মতী তেওঁক শাস্তি দি যিখন পথাৰত মানে মাৰিছিলে সেই পথাৰখন হৈছে জেৰেঙা পথাৰ সেই জেৰেঙা পথাৰো চাবল যাব পৰা যায় এনেকৈ জয়মতীক য'ত শাস্তি দি মাৰিছিলে তাত মানে সেইখন জেৰেঙা পথাৰ বুলি কয় জেৰেঙা পথাৰখন চাবলৈ যাব পাৰি তাৰপৰা সেই জেৰেঙা পথাৰ চাই আকৌ ঘূৰি আহি